হেল্ল' কি কৰিছা ঘৰতে

কেনেকুৱা লাগিলে কেনেকুৱা হৈছে

মে' মে' মে'ত দিব বুলি শুনি আছোঁ দেই মে' ত দিব ৰিজাল্টো কি এইবাৰ কিন্তু বহুত কি ইয়াৰ আগৰ বছৰ কিন্তু বহুত হেৰি ল'লে কিন্তু দেই মানে এই চৰকাৰখনে এইবাৰ এইবাৰো কিন্তু বহুতখিনি সংস্থাপন পাব নিবনুৱা সংস্থাপন এইবাৰটো ত্ৰিশ হেজাৰ নে কিমান আছিলে নো

বহুতে কিন্তু পাব আৰু চব নিকা হৈছে ন এইবাৰ এয়াৰ আগৰবাৰখিনি পূৰা নিকা হৈছে এইবাৰখিনি নিকা হ'ব বুলি ভাবিছোঁ আৰু দেই ত' চৰকাৰখিনি ধন্যবাদ দিবলগীয়া বহুত নিৱনুবা সমস্যা দূৰ কৰিছে আকৌ আৰু তুমি তোমালোকৰ ঘৰত তুমিয়ে দিছা নে নে অঁ সেইটো সেইটো একদম দুখীয়া দুখীয়া ঘৰৰ ল'ৰাও পাইছে দেই এক পইচা নিদিয়াকৈ এতিয়া তুমি তোমালোকৰ ঘৰত তুমি হা হা

হ'ব দিয়া জনাবা